আমি সাধাৰণতে দুপৰীয়া সাজত মানুহে দালি থাকে চবজি থাকে আৰু এক বিধ ভাজা হ'লেও হয় আৰু আলহী আহিলে অলপমান ধৰকচোন মাছ মাংস থাকেই অলপমান ভালকৈ সোৱাদ কৰি বনালে মানুহৰ জুতিটোও ভাল লাগে জিভাৰ জুতিটোও ঠিকে থাকে আলহী আহিলে তিন যদি ঘৰত আমি ভাত খাওঁ দুখন বা এখনে বা তিনিখন বনাওঁ আলহী আহিলে ধৰক চাৰিখন পাঁচখনো হয় আৰু ৰাতি ৰাতিৰ সাজত আচলতে আমি সাধাৰণতে মানুহবিলাকে ছিম্পুল খানা খাব লাগে হয় আলু পিটিকি আৰু দাইল খাব লাগে কিন্তু তাৰে মাজতে মানে ধৰক আলহী চালহী আহিলে মাছ মাংস চলেই আৰু ধৰকচোন দুপৰীয়া সাঁজত দিনত ধৰক গৰমৰ দিনত দিনতে হওক টেঙা খাৰ জ্বালা এইবিলাক খালে আৰু বেছি ভাল লাগে আৰু ৰাতিৰ সাঁজতো ধৰকচোন গৰমৰ দিনততো ঘৰৰ মানুহ আহিলে ধৰকচোন মাছ মাংস চলে কিন্তু ধৰকচোন ছিম্পুলটো খানা হ'লে মানুহৰ গাটোও ভাল থাকে পাতল পাতল লাগে আৰু ইফালে ৰাতি ধৰক টেঙা খাৰ সেইবিলাক খাব নেলাগে মানে হজম নহয় আৰু ৰাতি খানাটো মানে ছিম্পুল বা ধৰকচোন আপোনাৰ ৰাতি ৰুটি খালে বা ভাজি বা দাইল এবিধ খালে ৰাতিপুৱালৈকে গাটো বহুত পাতল পাতলো লাগে আৰু দিনৰ সাঁজটোত ধৰক মানুহে হেভী খানা খায় কিন্তু আজিকালি মানুহে ৰাতি বেছি হেভী খানা খাব খোজে মানুহখিনি দিনত সময় নাপায় ধৰক চবে ডিউটত যায় কিবা কাম কৰিব লাগে কৰিব যায় ৰাতি কিন্তু বেছিভাগ মানুহে মাছ মাংস আনি পিনি জুতি খোৱাটো খায় আচলতে ৰাতিৰ সাঁজটো সদায় ছিম্পুল খাব লাগে আৰু মাছ মাংস খাব নালাগে ছিম্পুল খানাই খাব লাগে দুপৰীয়াটোত ধৰক আমি দাইল থাকে শাক থাকে চবজি থাকে ভাজি থাকে টেঙা থাকে খাৰ থাকে এইটো কৈছোঁ দিয়ক ৰান্ধিব সদায়তো টেঙাই চব বস্তুটোতো দিনত বনাব নোৱাৰি মানে দিনৰ সাঁজত কি কি ৰান্ধিব পাৰি সেইটো কথা কৈছোঁ মই আৰু মাছ মাংস থাকিলেও ভাল মানে দিনত আৰু বনাব মানে সুবিধাটো ভাল লাগে দিনত বনায়ো ভাল লাগে ৰাতি অলপমান ধৰকচোন ইছ্ মনো নাযায় আৰু সময়ো নহয় মানে ৰাতি টাইমটো অলপ বেলেগ হয় মানে ল'ৰা ছোৱালী থাকিলেও পঢ়া পাতিৰ কাৰণেও দিগদাৰ হয় দিনত ধৰক বনাবৰ মানে ডিউটিত যায় ল'ৰা ছোৱালী স্কুলত যায় দিনত আৰু মানে বনাবৰ কাৰণে এলাহ নালাগে ভালেই লাগে বনাই পিনে কিন্তু ৰাতি অলপ এলাহো আহে সেইকাৰণে ছিম্পুলত থাকিলে অলপ ভাল পাওঁ

মানে ৰাতি আৰু মানে ভালকৈ খালে আৰু ভাল লাগে আৰু সেইয়ে জুতিৰ সোৱাদটো বেলেগ ধৰণৰ না জুতিৰ সোৱাদটো মানে মানুহৰ সোৱাদটো হৈছে জিভাৰ জুতিটোৱে মেইন এইখিনিয়ে